এক লাখ বাৰ হাজাৰ দুশ দুই দুই লাখ পঁচপন্ন হাজাৰ এশ পাঁচ চাৰি লাখ উনষাঠী হাজাৰ পাঁচশ দুই সাত লাখ ষাঠি হাজাৰ দুশ পাঁচ ন লাখ বাৱন্ন হাজাৰ এশ এক